মোৰ প্ৰাথমিক শিক্ষা চাৰি শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ চাৰিদুৱাৰ বুনিয়াদী প্ৰাথমিক বিদ্য়ালয়তে আৰম্ভ হৈছিল স্কুলখন আমাৰ ঘৰৰ নিচেই কাষতেই আছিল আমাৰ যিজন শিক্ষক আছিল সেই শিক্ষকজন খুব খঙাল আছিল আৰু আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে মানে খুব ভয় কৰিছিল শিক্ষকজনক আমাৰ এল পি স্কুলৰ যিটো বুনিয়াদী প্ৰাথমিক বিদ্য়ালয় পাছ কৰা পিছত চাৰিদুৱাৰতে অৱস্থিত চাৰিদুৱাৰ উচ্চতৰ ইংৰাজী বিদ্য়ালয়ত মোৰ মাধ্য়মিক আৰু উচ্চ মাধ্য়মিকৰ শিক্ষা গ্ৰহণ কৰোঁ আৰু তাৰ পিছতেই মই মোৰ উচ্চ শিক্ষাৰ বাবে মই গুৱাহাটীৰ আৰ্য বিদ্য়াপীঠ কলেজত নামভৰ্তি কৰোঁ তাতেই মই বিজ্ঞান শাখাত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হওঁ আৰু স্নাতক ডিগ্ৰীও মই সেইখন আৰ্য বিদ্য়াপীঠ কলেজৰ পৰাই গ্ৰহণ কৰোঁ ইয়াৰ পিছতেই মই গুৱাহাটী বিশ্ববিদ্য়ালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী জুল'জীত এই প্ৰাণীবিজ্ঞানত মই স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰোঁ ইয়াৰ পিছতেই ঊনৈছশ চৌৰাশী চনত মই চাৰিদুৱাৰ তেজপুৰত অৱস্থিত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ অধীনৰ প্ৰতিৰক্ষা গৱেষণাগাৰত টেকনিকেল এচিছটেণ্ট হিচাপে মই চাকৰিত যোগদান কৰোঁ আৰু সেইখিনি সময়তে যেতিয়া মই চাকৰিত যোগদান কৰোঁ মই চাৰিদুৱাৰৰ পৰা তাতে আমাৰ ঘৰ আছিল প্ৰথম আমাৰ ঘৰ স্থায়ী বাসিন্দা আমি চাৰিদুৱাৰৰ শোণিতপুৰ জিলাৰ তাৰ পৰা আমি যেতিয়া তেজপুৰলৈ আহিবলৈ সেই সময়ত গাড়ী গুড়াৰ বৰ অসুবিধা আছিল দিনটোত মাত্ৰ এখনেই গাড়ী বাছ চলিছিল আৰু সন্ধিয়া সময়ত সেইখন বাছ উভতি যায় মই প্ৰতিৰক্ষা গৱেষণাগাৰৰ জীৱবিজ্ঞান বিভাগত মই কাম কৰোঁ তাতেই যেতিয়া সেই বিভাগটোত বিশেষকৈ বাহকজনিত ৰোগৰ ওপৰতেই যথেষ্ট কাম কৰা হৈছিল মহ আৰু অন্য়ান্য় বাহকৰ জৰিয়তে মানুহৰ গালৈ যেনেদৰে যিবিলাক ৰোগ বিয়পে সেই ৰোগবিলাকৰ বিষ ওপৰতেই আমাৰ কামবিলাক চলিছিল সেইখিনি সময়ত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ যথেষ্ট বেছি আছিল বহুত মানুহ এই মেলেৰিয়াত আক্ৰান্ত হৈ মৃত্য়ুমুখতো পৰিছিল সেয়েহে কেন্দ্ৰীয় চৰকাৰৰ আমাৰ বিভাগৰ পৰা আমালৈ নিৰ্দেশ আহিল যে যিবিলাক প্ৰতিৰক্ষা চাউনীবিলাক আছে সেই চাউনীবিলাকৰ কাষত থকা গাঁওবিলাকত আৰু সেই চাউনীবিলাকত মেলেৰিয়াৰ যাতে প্ৰাদুৰ্ভাৱ বেছি হ'ব নোৱাৰে বা আমি নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰোঁ তাৰ ব্য়ৱস্থা ল'বলৈ আমাক নিৰ্দেশ দিয়া হ'ল আৰু সেই সময়তে আমাৰ বিভাগৰ পৰা আমি চাৰি পাঁচজনৰ আমাৰ যিখিনি আমাৰ মেডিকেল এণ্টম'লজী চিকিৎসা কিট বিজ্ঞান বুলি কোৱা হয় সেই বিভাগৰ আমাৰ যিকেইজন সহযোগী আছিল আমি সকলোৱে ওচৰে পাজৰে থকা মেলেৰিয়া অধ্য়ুষিত অঞ্চললৈ গৈ তাতে আমাৰ কামবিলাক কৰিছিলোঁ তেজপুৰৰ ওচৰৰ মিছামাৰী বুলি এডোখৰ ঠাই আছে যি ঠাইত এতিয়া প্ৰতিৰক্ষাৰ চাউনী আছে সেই তাৰ সেই অঞ্চলত বৰ বেয়াকৈ আক্ৰান্ত হৈছিল ওচৰে পাজৰে থকা ফ'ৰেষ্ট বা যিটো অভয়াৰণ্য় আছে সোণাই ৰূপাই অভয়াৰণ্য় সেই সোমাই সোণাই ৰূপাই অভয়াৰণ্য়ৰ কাষৰ যিখিনি গাঁও আছিল সেই গাঁওখিনিতো মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ খুবেই বেছি হৈছিল আৰু শিশুৰ পৰা বৃদ্ধলৈকে সকলোবিলাক আক্ৰান্ত হৈ মৃত্য়ুমুখত পৰিছিল গতিকে আমি তাত গৈ পেলাই আমি প্ৰথমতেই আমাৰ কাম আছিল যে আমি মেলেৰিয়া কিমান মানুহৰ হৈছে আমি তেজৰ নমুনা সংগ্ৰহ কৰি প্ৰথমতে আমি অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চাওঁ তাৰ পিছত যদি আমি তাত মেলেৰিয়া থকা বুলি আমি প্ৰমাণ পাওঁ লগে লগে আমাৰ লগত থকা ডক্তৰে তেওঁলোকক চিকিৎসা প্ৰদান কৰে ইয়াৰ পিছত লাহে লাহে আমি ৰেপিট ডিটেকশ্যন কিট যিটোক কোৱা হয় সেইটোৰ সহায়ত আমি তেজবিলাক কৰিবলৈ ল'লো আৰু অতি সোনকালে আমি ৰাইজৰ চিকিৎসাৰ কাৰণে ব্য়ৱস্থা ল'ব পৰা অৱস্থালৈ আহিলোঁ এনেধৰণে আমি কৰি ইয়াৰ লগতে আকৌ আমাৰ কিছুমান কাম কৰা হৈছিল যেনেকৈ মহ মহৰ দ্বাৰাই এইবিলাক বেমাৰ হয় মেলেৰিয়াটো মহৰ পৰা এন'ফিলিছ মহৰ কামোৰতেই হয় আৰু সেই এন'ফিলিছ মহবিলাক সাধাৰণতে ধাননি পথাৰত আৰু সৰু সুৰা জান জুৰিবিলাকৰ পানীত বা হাতীৰ খোঁজৰ যিটো খোঁজত পানী জমা হোৱা যিখিনি ঠাই আছিল তাতেই সেইবিলাকতেই মহৰ পোৱালী জন্ম হয় আৰু সেই মহবিলাকৰ যিটো পানীত থকা অৱস্থাটোক আমি লাৰ্ভেল ষ্টেজ বুলি কওঁ সেই লাৰ্ভেল ষ্টেজটোৰ পৰা পিছত লাহে লাহে সিহঁত পিউপালৈ অৱস্থান কৰে আৰু এটা সময়ত সিহঁতে প্ৰাপ্তবয়স্ক হৈ পেলাই বামলৈ উৰি আহে আৰু সেই উৰি আহি পেলাই সিহঁতে সিহঁতৰ এটা স্ৱোৱাৰ্মিং বুলি কয় আৰু সেইখিনি সময়তে সিহঁতৰ যৌন প্ৰজনন হয় আৰু খাদ্য়ৰ বাবে সিহঁতে কিন্তু সিহঁতে নিজৰ যিবিলাক দি কণী থাকে সিহঁতৰ হেৰি মহৰ পেটত যিবিলাক কণী হয় সেই কণীবিলাকৰ ডেভেলপ্মেণ্টৰ কাৰণে ইহঁতক প্ৰ'টিনৰ দৰকাৰ হয় আৰু সেই প্ৰ'টিনটোৱে হৈছে সিহঁতে কালেকশ্যন হেৰিৰ পৰা মানুহৰ তেজৰ পৰা সেই প্ৰ'টিনটো সংগ্ৰহ কৰে অৰ্থাৎ সেইকাৰণেই মহবিলাকে মানুহক কামুৰিবলৈ যায় আচলতে সিহঁতে খাদ্য়ৰ কাৰণে মানুহক নাকামোৰে তেজটো সিহঁতৰ খাদ্য় হিচাপে ব্য়ৱহাৰ নকৰে কিন্তু সিহঁতে আচলতে গছৰ ফল ফুলৰ ৰস চস মৌ এইবিলাকেই সিহঁতে খায় আৰু সাধাৰণতে তেজৰ দৰকাৰ হয় সিহঁতৰ ডিম যিবিলাক কণী থাকে কণীবিলাকৰ ডেভেলপ্মেণ্টৰ কাৰণে সিহঁতে সিহঁতৰ মহবিলাকৰ জীৱন কালত সিহঁতে চাৰিবাৰ পাঁচবাৰলৈকে সিহঁতে কণী পাৰে আৰু এবাৰত সিহঁতৰ তিনিশৰ পৰা চাৰিশলৈকে কণী পাৰে আৰু সেই কণীবিলাক পানীত পানীৰ ওপৰত গৈ পেলাই সিহঁতে কণীটো পাৰে আৰু কণাৰ কণী পৰাৰ পিছতেই দুই চাৰি দিনৰ পিছতেই তাৰ পৰা পোৱালী ওলায় আৰু সেইবিলাকক লাৰ্ভা বুলি কোৱা হয় সেই লাৰ্ভাবিলাক পোন্ধৰ বিশ দিন খুব বেছি টেম্পেৰেচ্যাৰৰ ওপৰত মানে উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে সিহঁত কিমান সোনকালে ডাঙৰ হ'ব কণীবিলাক ফুটি যেতিয়া পোৱালী ওলাব পোৱালীবিলাকৰ এটা এই ফাৰ্ষ্ট ইনষ্টাৰ চেকেণ্ড থাৰ্ড ফ'ৰ্থ ইনষ্টাৰ এনেধৰণৰ বিভিন্নতা সিহঁতৰ হেৰি পোৱা যায় মানে ষ্টেজ পোৱা যায় সেই ষ্টেজবিলাকৰ পাৰ হৈ পেলাই সিহঁতে পিউপা হয় আৰু পিউপাৰ পিছতেই মহবিলাক মহৰ আকৃতি লৈ পেলাই সিহঁতৰ পাখি গঁজে আৰু সিহঁতে বামলৈ উৰি আহি মানুহক কামোৰে আৰু বিভিন্ন অসমত বিশেষকৈ মহৰ বিভিন্ন প্ৰ প্ৰজাতি আছে প্ৰায় একাশীটা প্ৰজাতি আমি নিজে আমাৰ লেব'ৰেটৰিত আমাৰ বিজ্ঞানাগাৰাত আমি হেৰি আইডেণ্টি চিনাক্তকৰণ কৰা হৈছিলে আমাৰ গোটেই অসমত উত্তৰ পূৰ্বাঞ্চলৰ পৰা আমি যিখিনি মহ সংগ্ৰহ কৰিছিলোঁ সেই মহখিনিক আকৌ আমি চিনাক্তকৰণ কৰিছিলোঁ নিৰ্দিষ্ট কিছুমান কী আছিল সিহঁতৰ শৰীৰৰ বাহ্য়িক মানে মৰফ'লজিকেল যিবিলাক চিনবিলাক আমি চাই পেলাই সিহঁতৰ উইংছ উইং মানে ডেউকা হওক বা প্ৰব'চিছ হওক পাল্পি হওক লেগ্ছৰ থকা বিভিন্ন ধৰণৰ চিনবিলাক চাই ক'লা বগা যিবিলাক স্পট থাকে সেইবিলাকৰ ওপৰত নিৰ্ভৰ কৰি আমি চিনাক্তকৰণ কৰোঁ এতিয়া অসমৰ যিবিলাক ফুট হিল্ছ এৰিয়া আছে পাহাৰৰ নামনি অঞ্চলত মেলেৰিয়াৰ ৰোগ সৃষ্টি কৰা মহবিলাক হৈছে মিনি এন'ফিলিছ মিনিমাছ এন'ফিলিছ ডাইৰাছ এন'ফিলিছ কিউলিচিফেচিছ এনেকুৱা ধৰণৰ যিখিনি মহ আছে সেই মহবিলাকেই সচৰাচৰ মেলেৰিয়া ৰোগ এই অঞ্চলৰ মানুহখিনিক কৰে আৰু এন'ফিলিছ ডাইৰাছ বোলা যিটো মহৰ কথা ক'লো সেই মহটো আচলতে জাংগল স্পেচিছ বুলি কোৱা হয় জংঘলৰ ভিতৰত মানে হাবিৰ ভিতৰত যিবিলাক পানী জমা হোৱা সৰু সুৰা খাল বা তেনেকুৱা ঠাই থাকে সেইবিলাকতেই মহৰ কণী পাৰে আৰু তাৰ পৰাই সিহঁতে কামোৰে কিছুমান মহ আছে সেইবিলাক মহ আকৌ ঘৰৰ ভিতৰলৈ নোসোমায় বাহিৰতে আহি পেলাই কামুৰি থৈ গুচি যায় যেনেকৈ এন'ফিলিছ কিউলিচিফেচিছ কিছুমান আমাৰ ইয়াত অসমত বিশেষকৈ সেই মহটোৱে বৰ বেছি বেমাৰৰ সৃষ্টি কৰিব নোৱাৰে কাৰণ আমাৰ মানুহবিলাক সচৰাচৰ ঘৰৰ ভিতৰতেই বাস কৰে আৰু অসমৰ বাহিৰৰ যিবিলাক অঞ্চল আছিল বিহাৰ বা ইউ পি বা মধ্য় প্ৰদেশ সেইবিলাক অঞ্চলত মানুহবিলাকে ঘৰৰ চালত বা ছাদৰ ওপৰত গৰম দিনত নিশা যাপন কৰে আৰু সেই নিশা তাতে শোওঁতে মহে সিহঁতক আহি কামোৰে নতুবা ঘৰৰ বাহিৰত যেতিয়া বহি থাকে সেই অঞ্চলত সেইবিলাকে কামোৰে কিন্তু এন'ফিলিছ মিনিমাছ বা ডাইৰাছ এইবিলাক মহে ঘৰৰ ভিতৰলৈ সোমাই মানুহক কামুৰি আকৌ সিহঁতে নিজে বাহিৰলৈ ওলাই আহি জংঘলত আহি হাবি জংঘলত আহি পেলাই তেওঁলোকে সেইবিলাকে জিৰণি লৈ থাকে গতিকে এইটো হৈছে মেলেৰিয়াৰ ৰোগৰ কাৰণে হয় আমি মেলেৰিয়া নিয়ন্ত্ৰণৰ কাৰণে যিটো ইমপ্ৰিগনেটেড মচকিউট' নেট বুলি কোৱা হয় আমি হেৰি মহৰ মোছাৰি যিবিলাক আমি ব্য়ৱহাৰ কৰোঁ সেই মোছাৰি বা আঁঠুৱা সেই আঁঠুৱাবিলাক এবিধ বিশেষ দৰৱৰ দ্বাৰা শোধন কৰি লোৱা হয় আৰু সেই শোধন কৰি লোৱা মহৰ যিবিলাক মোছাৰি আছে সেই মোছাৰিবিলাক যেতিয়া আমি ব্য়ৱহাৰ কৰোঁ সেই ব্য়ৱহাৰ কৰিলে মহবিলাক আহি পেলাই তাত পৰি মহবিলাকে আহি পেলাই যেতিয়া নেটখনৰ ওপৰত বা মোছাৰিখনৰ ওপৰত পৰে তেতিয়া সেই ঔষধৰ ক্ৰিয়াতেই মহবিলাক মৰি যায় গতিকে নিয়ম মহ নিয়ন্ত্ৰণ কৰাৰ কাৰণে এইটো এটা বিশ্ব স্বাস্থ্য় সংস্থাৰ পৰা সংস্থাৰ এটা নতুন উপায় বুলি ধৰি লোৱা হয় ইয়াৰ উপৰি আমি যিখিনি আৰ্মীত সেনা চাউনীবিলাক যে আছিল যিবিলাক সেনা চাউনীত আমি কাম কৰিছিলোঁ সেই সেনা চাউনীবিলাকৰ ভিতৰত যাতে মহবিলাকে গৈ ঘৰৰ ভিতৰৰ বেৰত গৈ পেলাই জিৰণি ল'ব নোৱাৰে তাৰ কাৰণেও ইন্দোৰ ৰেছিডুয়েল স্প্ৰে' বুলি কোৱা হয় তাত এই ডেচিছ বা আপোনাৰ হেৰি ডেচিছুৱেৰ জাতীয় ঔষধেৰে সেইবিলাক স্প্ৰে' কৰি দিয়া হয় আৰু সেই স্প্ৰে'টো ছমাহলৈকে তাত তেনেকেই সক্ৰিয় হৈ থাকে মহবিলাকে আহি তাতে পৰিলেই লগে লগে মহবোৰ মহবোৰ মৰি যায় গতিকে এইকেইটা হৈছে আমাৰ মেলেৰিয়াৰ কাৰণে আমি ব্য়ৱস্থা লৈছিলোঁ ইয়াৰ উপৰি আজিকালি আৰু এটা কথা দেখা গৈছে যে জুলাইৰ পৰা জুন জুলাই মাহৰ পৰা যেতিয়া বাৰিষা আৰম্ভ হয় জুলাইৰ পৰা নৱেম্বৰ ডিচেম্বৰলৈকে ডেংগী বুলি এটি নতুনকৈ বেমাৰ নতুন মানে অসমৰ কাৰণে এইটো এটা নতুন বুলিয়ে ক'ব লাগিব কাৰণ মেলেৰিয়াটো বহুত আগৰ পৰা হৈ আছিল কিন্তু ডেংগীটো বহুত বছৰলৈকে অসমত নাছিলে আজি কিছু বছৰৰ পৰা এই ডেংগু ৰোগটো আৰম্ভ হৈছে আৰু এই ৰোগটো হৈছে ৰক্তক্ষয় হৈ যায় বা মানুহৰ তীব্ৰ জ্বৰ হয় মূৰৰ বিষ হয় আৰু হাড়বোৰৰ বিষ হয় ভীষণ বিষ হয় সেইটোক এইটো আচলতে এডিছ মস্কুইটোৰ এডিছ মহৰ দ্বাৰা এইটো বিয়পে এডিছ মহ যিটো দিনত কামোৰে এইটো মহৰ আকৌ স্বভাৱটো হৈছে ইহঁতে ৰাতিপুৱা বা সন্ধিয়া সময়তহে মানুহক কামোৰে বা দিনৰ গোটেই দিনটো ইহঁতে কামোৰে ৰাতি কিন্তু এইবিলাক মহ সক্ৰিয় হৈ নাথাকে সিহঁতে অন্য় মহৰ দৰে ইহঁতে নিশা ওলাই নাহে গতিকে এই মহ বিধৰ অঁ ঠিক আছে তেতিয়াহ'লে মই এইখিনিকে কওঁ আৰু বাকীখিনি পিছত আকৌ আলোচনা কৰিম